আগতে লাইন নাছিল আমাৰ ধৰক কেৰাচিন তেলৰ চাকি জ্বলিছিলে কেৰাচিন তেলৰ চাকি জ্বলি কাৰণ এনেকা অৱস্থা হৈ গ'লে কাচি তেল পাবলৈও নাই এতিয়া ধৰক এনেকা সমস্যা হৈ গ'ল পঢ়া শুনা কৰিবলৈও অসুবিধা হৈ যায় তাৰপিছতে আৰু উপায় নাই এতিয়া নাহৰ গছৰ গুটিৰে আমি ধৰক খুচি খুচি চিলাই চিলাই এটা এটাকৈ মালা নিচিনাকৈ গাঠি গুজি বাৰীত হেৰি কৰি কেনে চাকি পোহৰ থাকে আধা ঘণ্টা এঘণ্টা মানে জ্বলি থাকে আৰু সেই টাইমলৈকে আমি যিকোনো পঢ়া শুনা কৰোঁ আৰু খোৱা বোৱা খাই বই আৰু বিচনাত সোমাই যাওঁ তাৰপিছত আস্তে আস্তেকে ধৰক লাইনটো আহিল লাইন আহিলে বি ত্ৰিছ বছৰ পঁচিছ বছৰৰ পিছত আহিছে আৰু আহাৰ পিছতে আৰু লাইনৰ কিমান খোজা মতি কৰিব লাগে আমাৰ ৰাস্তাও বেয়া যিটো ৰাস্তা মানে অ'ভাৰ পানী লৈ আহিলে মানে সেইটো ৰাস্তাত আৰু দুনাই পানী ভাৰ লৈ যাবলৈ টানেই হৈ যায় মানে ইমানেই সোমাব লাগে বোকাত সোমাই যাব লাগে পাৰ হৈ আহি লাইটৰ চবৰে মানে ধৰক লাইন আহিলে লাইন আহাৰ পিছতে আৰু আমাৰ অকণমান সুবিধা এটা হ'ল আৰু পোহৰটো হ'লগৈ আৰু পোহাৰটো হোৱাৰ পিছতে ধৰক পঢ়া শুনা কৰিবলৈ অকণ সুবিধা হৈছে আৰু অকণ বতাহ খাওঁ বুলি বতাহ অকণ ল'ব পৰা গৈছে আজি বোলে নহয় পানী পাবলৈ টিউবৱেলৰ মাৰিব যাওঁচোন টিউবৱেলটো মাৰিব যাওঁতে তাৰ হাতৰে আমি মাৰিব লাগে এতিয়া ধৰ এনেকা হৈছে ধৰক টিউবৱেলটো মটৰ ফিটিং কৰিবলৈ বহুতখিনি সুবিধা এটা আমি পাইছোঁ মটৰো ফিটিং কৰিব পাইছোঁ এতিয়া ধৰক কাপোৰ কানি ধুব নালাগে আমাক হাতেৰে এতিয়া ধৰ এনেকা বস্তু ওলাই গ'ল মেচিনেৰে ওলাই গৈছে ধৰক কাৰেণ্টৰে ওলাই গৈছে ধৰক কাপোৰ কানিবোৰ ধোৱা পখলা কৰিবলৈ কোনো দৰকাৰ নাই আমি আৰু ধৰক মেচিনত সোমাই দিলোঁ কাপোৰ ধোৱা ধুল ধোৱা হৈ গৈছে ধৰক আমি খালি শুকাবহে লাগে অকণমান ৰ'দত শুকাই থ'ব লাগে আমি ইমান ইমানখিনি সুবিধা এটা আমাৰো আমাৰ ওলাই পাইছোঁহি নোপোৱা নহয় সুবিধা পাইছোঁ যথেষ্ট সুবিধা হৈছে আমাৰ লাইনটো অহাৰ পৰা আমি অকণমান ধৰক বতাহকণো অলপ ল'ব পাৰিছোঁ আৰু আমি যিকোনো কাম মানে ধৰক লাইনত কৰিব পৰা যায় আৰু আমি কিবা কিবি বনাম বুলি ক'লে বোলে কাৰেণ্টৰে বোলে মেচিনৰ বোলে কিবা কিবি পিচো বুলি ক'লে মানে ঘৰতে ধৰক চাউল পিচিবলৈ সুবিধাও এটা ওলালে আজিকালি ইমানেই সুবিধা হৈ গ'ল আমি আগত ঢেঁক ঢেঁকীতে খুন্দিব লাগে যিকোনো বস্তু অকণমান হ'লেও পিঠাগুড়ি অকণমান ধৰক খুন্দিব যাব লাগে ক'ত ঢেঁকী আছে বিচাৰি বিচাৰি যাব লাগে এতিয়া এনেকৈ সুবিধা হ'ল মেচিনো ওলালে ধৰক পলাকত ভৰালো ধৰ লাইন আহিলে ধৰ অকণমান দেৰি ঘূৰিলে ধৰক পিঠাগুড়ি গুড়া হৈ গ'ল আৰু আমি যিকোনো বস্তু কামত ব্যৱহাৰ কৰিব পৰা যায় আমাৰ সেইখিনি বস্তুৱে লাইনৰ ক্ষেত্ৰতো আমি বহুতে সুবিধা এটা পাইছোঁ লাইনৰ পোহৰ এটা পালোঁ আৰু হাৱা বতাহো পোৱা খায় ফেনো আমি চলাওঁ তেনে কৰি আমি ধৰক পঢ়া শুনাটো কৰা খায় আৰু ফেন চলিলে ধৰক আমি বহি হাৱা বতাহ খাই ধৰক পঢ়া শুনাটো ভাল কৰিব পৰা যায় আৰু ধৰক আমি সেইবিলাকে তেনেকেই আমি সুবিধা পাই আছো আৰু আমি লাইটৰ পোহৰত থাকাৰ পৰা আমাৰ বহুতখিনি সুবিধা এটাও পালোঁ আগতে ধৰক লাইনৰ লাইন নাছিলে চাকি কষ্ট পাই আছিলোঁ চাকি মনি চালৰ গুটি অ' হেৰি গুটি জ্বলাব লাগে মিঠাতেলৰ চাকি জ্বলাব লাগে মিঠাতেলৰ এনেকুৱা অৱস্থা হৈ যায় টাইমত মিঠাতেলৰ মানে কিনিবলৈ পইচা পাতি কথা আছে পইচা পাতি হোৱা যি সুবিধা নহয় কেতিয়াবা অন্ধাৰতে থাকি দিবলগীয়া হয় কেতিয়াবা গুটি জ্বলাই ধৰ ভাত পানী খাই তেনেকৈ কটাইছিলোঁ এতিয়া মানে এনেকুৱা সুবিধা এটা আহিলে আৰু লাইনটো পোৱাৰ ক্ষেত্ৰত আমাৰ বহুতখিনি এতিয়াও সুবিধা হ'ল আগতে ডেকা ডাটো কাল ডেকা কালটো তেনেকেই গ'ল অন্ধকাৰতে গ'ল এতিয়া আৰু

পোহৰলৈ আমি এতিয়া পাইছোঁহি ল'ৰা ছোৱালীয়ে এতিয়া ধৰক পোহৰটো পাইছে আমি আমাৰ জীৱনটোতো আন্ধাৰতে গ'লে আৰু ল'ৰা ছোৱালীৰ দিনত অকণমান পোহৰৰ এটা হেৰি দেখা পালে আমিতো তেনেকৈ আন্ধাৰতে থাকিলোঁ পঢ়া শুনা কৰি কৰা কৰা খালে আন্ধাৰতে আৰু তেনেকৈ ধৰক চাকি বন্তি জ্বলাবলৈ আমাৰ কাচি তেলো পাবলৈ নাই কাচি তেলটো লুপ্ত হৈ গ'ল একদম দৰৱ নাইকিয়া দৰৱ পাবলৈ যেনেকা ধৰক হাহাকাৰ হয় কাচি তেলটো পাবলৈ এতিয়া আমাৰ এনেকুৱা অৱস্থা কাচি তেল পাবলৈ নাই এতিয়া আমি সেই তেনেকৈ চলি আছোঁ আৰু কাচি তেলৰ বাহিৰা আৰু মানে গুটি জ্বলাওঁ কেতিয়াবা

আমি আমি ইমানেই আৰু সামৰণি কৰিছোঁ